শোণিতপুৰ জিলাৰ ইতিহাস বহুল শোণিতপুৰ জিলাৰ নাম আগতে প্ৰাগজ্যোতিষপুৰ আছিল আৰু বছৰৰ লগে লগে ই বিকশিত হৈ আছিল শোণিতপুৰ জিলাৰ ৰাস্তা ঘাট দোকান বজাৰ পোহাৰ আদি সকলো উন্নত মানৰ হৈ আহিছিল শোণিতপুৰত প্ৰাচীন যুগত ৰাজত্ব কৰা কেইজনমান ৰজাৰ নাম হৈছে মহীৰংগ দানৱ হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ ঘটকাসুৰ নৰকাসুৰ ভগদত্ত বজৰদত্ত ভগদত্তৰ শ্ৰীকৃষ্ণৰ নৰকাসুৰক বধ কৰি ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিছিল ঠিক তেনেকৈ এটা কাহিনী মুখে মুখে বিখ্যাত আছিল যে হৰি হৰৰ যুদ্ধ বাণ ৰজা নৰকাসুৰৰৰ সমসাময়িক আছিল শোণিতপুৰৰ বান ৰজা এইজন ৰজাৰ কন্যাক উষাক শ্ৰীকৃষ্ণৰ নাতিনিয়েক অনিৰুদ্ধই গোপনে বিবাহ কৰে আৰু সেই কাৰ্য্য হাতে লোটে ধৰা পৰাত ক্ৰোধাগ্ন হৈ বান ৰজাই অনিৰুদ্ধক বন্দী কৰি ৰাখে নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বানৰ লগত এক ভয়নকৰ আৰু সুদীৰ্ঘ ৰণত উপবৃত্ত হয় সেই যুদ্ধত মহাদেৱেও বান ৰজাৰ হৈ শ্ৰীকৃষ্ণৰ বিৰুদ্ধে অস্ত্ৰ ধৰিছিল সেই বাবে বান আৰু শ্ৰীকৃষ্ণৰ এই যুদ্ধক হৰি হৰৰ যুদ্ধ বোলে অৱশ্যে ব্ৰহ্মাৰ হস্তক্ষেপত মহাদেৱে শ্ৰীকৃষ্ণৰ চুৰান্ত যুদ্ধখন নহ'লগৈ পৰম শিৱভক্ত বানৰজাই তেজপুৰত মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ সজায় বান আছিল শোণিতপুৰৰ প্ৰখ্যাত ৰজা আৰু মহাদানী পুলিৰ পুত্ৰ মহাৱলী প্ৰাণ দৈব্যকুলৰ বুলি ভাগৱত আৰু বিষ্ণুপুৰাণত উল্লেখ আছে বান ৰজাৰ এজন নাতিয়েক ভালুকে তেজপুৰৰ ওচৰৰ বালিপৰাৰ ভালুকপুঙত ৰাজধানী পাতিছিল ভীষ্মক আৰু ৰুক্মিণি প্ৰাচীন কুন্তল বা বিদ্বৰ্ভৰ ৰাজ্যৰ বৰ্তমানৰ শদিয়াৰ আশে পাশে ৰজা ৰজা ভীষ্মকৰ ৰাজধানী আছিল কুণ্ডিল্য নৈৰ পাৰৰ কুণ্ডিল নগৰত